হেল্ল' দাদা মই যোৱা মাহত আপোনালোকৰ দোকানৰ পৰা লেপটপ লৈছিলোঁ এটা কিন্তু এক মাহো হোৱা নাই লেপটপটো যোৱা এসপ্তাহৰ পৰা হেং মাৰি আছে নচলা হৈছে চফটৱেৰ বেয়া হৈছে আপোনালোকে অফাৰ দি থকাৰ কাৰণে ল'লোঁ পঁচিছ হাজাৰ টকাত লেপটপটো এতিয়া যদি এনেকৈ এমাহ নহওঁতেই যদি বেয়া হয় কেনেকৈ হ'ব আপোনালোকে এনেকৈ ঠগালে নহ'ব নহয় লেপটপটো কিনা এক মাহো হোৱা নাই তাতে দামো ইমান সেয়া অফাৰত দিয়া বুলি কোৱাৰ কাৰণে ললোঁ এতিয়া লেপটপটো বেয়া হৈছে কি কৰা যায় এতিয়া